হেল্ল মই নলবাৰীৰ পৰা ক'লোঁ মই কেৱ এখন বুক কৰিছিলোঁ কেৱখনটো কেনচেল কৰি দিলে তেওঁক ফোন কৰি আছো ফোনো উঠোৱা নাই গতিকে মই দিয়া এডভান্স পেমেণ্টটো মোক ৰিফাণ্ড লাগে